অঁ হেল্ল' কওক অঁ হয় হয় কওক কওক

অঁ আহক আহক আমাৰ ইয়াত যথেষ্ট কীৰ্তিচিহ্ন আছে চাব পাৰিব জয়সাগৰ পুখুৰী আছে জয়দৌল আছে শিৱসাগৰ পুখুৰী শিৱদৌল গড়গাঁও কাৰেংঘৰ তলাতল ঘৰ ৰংঘৰ আপুনি সকলো চাব পাৰিব আৰু চৰাইদেউ আছে আমাৰ আহোম ৰজাৰ প্ৰথম ৰাজধানী চৰাইদেউ চাব পাৰিব আহক কি কি চাব আপুনি অঁ ৰংঘৰ মানে আমাৰ প্ৰথম ইয়াৰ শিৱসাগৰতে জন্ম হৈছিল ৰংঘৰ বাকৰি বুলি কোৱা হয় হা এইজন মানে আমাৰ ৰুদ্ৰসিংহৰ দিনতে ইয়াত জন্ম দিছিলে যিজন আমাৰ ৰজা আছিলে আহোমৰ গড়গাঁও হৈছিলে আমা গদাধৰ সিংহৰ দিনত গড়গাঁও কাৰেংঘৰ তেতিয়াই হৈছিল কাৰেংঘৰ যথেষ্ট মানে চাবলগীয়া মনোমোহা দৃশ্য আপুনি আহিব ইয়াত ভালমতে থাকিবলৈ সুবিধা আছে ওচৰতে লজ আছে আপুনি লজত থাকিব পাৰিব নহ'লে আপুনি আমাৰ ঘৰতো থাকিব পাৰিব অঁ আপুনি এতিয়া ক'ৰ পাইছেহি গুৱাহাটী পাইছেহি নহ্ ঠিক আছে আপুনি গুৱাহাটীততো আজি থাকিব লাগিব এনিশা অঁ এনিশা থকা পিছত আপুনি কাইলৈ আহিব কাইলৈ মোক ফোন কৰিব আকৌ কি কি আছে মই আপোনাক শিৱসাগৰ সব ফূৰাই লৈ যাম আপুনি অঁ আপোনাৰ ঘৰটো ক'ত আছিলে বুলি ক'লে নহ্ ঠিক আছে তেতিয়া দেলহী মানে একদম আগ্ৰা ওচৰতে নহ্ অঁ তাজমহল চাবলৈ তেতিয়াহ'লে আপোনাৰ লগতে ময়ো যাব লাগিব ময়ো দেখা নাই তাজমহল অঁ অঁ আহিব আপুনি আৰু লগত কেইজন আহিছে তিনিজন আহিছে নহ্ ঠিক আছে তিনিজনৰ কাৰণে মই এখন লজ বন্দবস্ত কৰি দিম আপোনালোকে তাতে থাকিব আৰু আমাৰ শিৱসাগৰত যথেষ্ট মানে আৰু কীৰ্তিচিহ্নবিলাক আপুনি চাব পাৰিব আমাৰ ইয়াত আহোমৰ শ ধোৱা পুখুৰী বুলি কয় যে শ ধোৱা পুখুৰী আছে এতিয়া বৰ্তমান চৰাইদেউ জিলা হ'ল চৰাইদেউ জিলাত পৰে এই শ ধোৱা পুখুৰীটো আৰু আমাৰ শিৱসাগৰত জানেই নহয় আৰু তেলৰ মানে খ জিলা ইয়াত যথেষ্ট খাৰুৱা তেল পোৱা যায় অসমৰ বিখ্যাত খাৰুৱা তেলৰ কাৰণে শিৱসাগৰ জিলা জিয়া সেইখিনি আপুনি চাবলৈ পাব লগতে ইয়াত মানে আমাৰ দিখৌ নদী পাচ পাৰত যিখিনি পাচলি হয় বহুত মানে উঠ পাচলি ইয়াৰ পাচলি খালে আপুনি আৰু বেলেগ খাবলৈ মন নাযাব অঁ খাইছে বজাৰত তলাতল ঘৰ আছে আপুনি তলাতল ঘৰো দেখিবলৈ পাব শিৱসাগৰ পুখুৰী শিৱসাগৰ পুখুৰীটো আপুনি চাৰিশ চাৰিশ বিঘা আছে আৰু জয়সাগৰৰটো তাতকৈ অলপ ডাঙৰ এপোৰা বেছি চাৰিশ এপোৰা আপোনাৰ আৰু সেইটো আপুনি চাই যাব পাৰিব আৰু আছে আৰু শিৱসাগৰৰ আশে পাশে আৰু বহুতখিনি আছে জেৰেঙা পথাৰ যিডোখৰত আমাৰ জয়মতী কোঁৱৰীক শাস্তি দিছিল জেৰেঙা পথাৰ চাব পাৰিব সেই জেগাডোখৰ আপুনি চাই যাব পাৰিব যিডোখৰ আজিও মানে বুৰঞ্জী প্ৰসিদ্ধ জয়মতী আপুনি ঘৰ ক'ত আছিলে মাকৰ ঘৰ সেইডোখৰো চাই যাব যে হক মাদুৰী বুলি কয় অঁ মাদুৰীয়াল এতিয়াও গোঁহাই সেইখিনি আছে তেওঁলোকৰ জয়মতীয় বংশধৰ আছে সেই জানি যাব পাৰিব যথেষ্ট আপুনি ইয়াত আহোমৰ কীৰ্তিচিহ্ন চাব লাগিব যিটো মানে আপুনি বুৰঞ্জীয়ে আজি গৰকা ঢুক ঢুকি নোপোৱা মানে এনেকুৱা এডোখৰ প্ৰসিদ্ধ ঠাই য'ত আহোম ৰজা চৰাইদেউ চুকাফা প্ৰথম আহিছিল চুকাফা আহিনো কিয় ইয়াত লৈছিল সেই বিষয়ে আপুনি জানি যাব পাৰিব অসমতো বহু ঠাই আছিল অসম নদ নদীৰ পৰ্বত পাহাৰ ভৈয়াম একাকাৰ পাৰ হৈ আহি ইয়াত যে বাস কৰিছিল কিয় কাৰণে লৈছিল সেই বিষয়ে আপুনি জানিব পাৰিব আহক আপুনি তিনিজনীয়া দলটোৱে আহক জানি যাওক অলপ আৰু এতিয়া খোৱা বোৱা কৰিছেনে আপালোক গুৱাহাটীত অঁ অঁ অঁ অঁ অঁ

হয় হয় হয় ঠিক আছে ঠিক আছে হ'ব অঁ অঁ